অসম চৰকাৰৰ ফালৰ পৰা আমাৰ অঞ্চলত ৰাজহুৱা শৌচাগাৰ সাজি দিছে আমাৰ অঞ্চলত প্ৰায় পাঁচটাকৈ শৌচাগাৰ অসম চৰকাৰে বনাই দিছে এই শৌচাগাৰবোৰ হোৱাৰ ফলত আমাৰ অঞ্চলত কিছুমান ঘৰ নথকা মানুহ থাকে সেই মানুহসকলে তাতে শৌচ পেচাব কৰে যেতিয়ালৈকে এই শৌচাগাৰবিলাক হোৱা নাছিল মানুহবিলাকে বাহিৰত য'তে ত'তে শৌচ পেচাব কৰিছিল যাৰ ফলত বিভিন্ন ধৰণৰ শৌচ পেচাবৰ দ্বাৰা হ'ব পৰা বেমাৰবিলাক অতি সহজে বিয়পিছিল আৰু মই ভাবোঁ এই শৌচাগাৰবিলাক হোৱাৰ ফলত বৰ্তমান আমাৰ অঞ্চলত এই বিয়পা ৰোগবিলাক কমকৈ বিয়পিব